হেল্ল' এয়াই একো নাই কি কৰিবা ভাত বনাই আছোঁ খানাটো কিহে বনাওঁ আৰু মাছেদি বনাইছোঁ তুমি কি কৰিছা অঁ বাকী খবৰ খাতি ভালে আছেনে অঁ অঁ ভালেই আৰু ঠাণ্ডা কেনেকে পৰিছে অঁ হেৰি এইটো কি কয় ভাবিছিলোঁ এক জানুৱাৰী মানে পিকনিক এটা ওলাম নেকি

সেনেকুৱা কৰিলোঁ ভালেই আছিলে বাৰু অঁ অঁ ঠিক আছে

চাৰে তিনিশকে আকৌ গাড়ী ভাড়াও দিব লাগিব নহয় ন আৰু খোৱা মেলা যোগাৰো কৰিব লাগিব

তাকে এতিয়া মানুহ কিমান নিম বুলি ভাবিছোঁ গাড়ী এখন বাছ এখনক ভাড়া কৰোঁ নেকি বেছি মানুহ নিনো বাৰু কমকে যাম অঁ

মাছ আকৌ সৰু ল'ৰা ছোৱালীয়ে খাব নোৱাৰে নহয় সেই ব্ৰইলাৰকে লওঁ নেকি ন' ব্ৰইলাৰ নহয় খাচী মাংস আকৌ দাম বহুত নহয় অঁ এই তাকে

আৰু আলু

অঁ অঁ

অ' বনাবা অঁ

আকৌ নহৰু পিঁয়াজ আছে নহৰু পিঁয়াজৰ দামো বহুত নহয়

আৰু আদা

অঁ বিলাহী

গাজৰ

তাকে

কচু ভালে হ'ব কচুৰে দি দিব লাগে আউ ধনিয়া পাত লৈ আহিব লাগে বিশ ত্ৰিছ টকামান ইমান নহ'লেও বিশ টকামান হ'লেও যথেষ্ট অঁ কাৰিকৰকো দিব লাগিব কাৰিকৰকটো দুজন যাবই চাগে লগতে

খানা খাবলে

ভাবিছিলোঁ ঘৰত হাঁহ এটা আছে হাঁহকে লৈ যাওঁ নিকি কোমোৰা লগত বনাম ভালেই হ'ব চাগেনো অঁ তাকে ভাবিছিলোঁ লৈ যাওঁ বুলি বনালে সেইটো মােৰ ফালৰ পৰা দিম আৰু ফিৰিকে সেইটো আৰু ন জানুৱাৰী বুলি দিম আৰু তোমালোকে কোমোৰাটোৰ খবৰ ল'বা ক'তবা আছে নেকি এই বজাৰ ফালে গ'লে পাব পাৰা আজি হেৰি বাৰ আছিলে শুক্ৰবাৰ নেকি অঁ অঁ

পইচাটো তুমিয়ে কালেকশ্যন কৰি দিবা কোনে কোনে যায়

অঁ চাউলৰ কথা পাহৰিলে দেখোন মেইন চাউলটোৱে চাউল হেৰি কৰিবা এইটো কি কয় কিনিব লাগিব আৰু কিমান লাগিব বাৰু চাউল আঠ কেজিমান হ'লে হ'ব নে নে দহ কেজিমান ইমান বেছি নালাগে মানুহ বেছি নেযাও নহয় পোন্ধৰটামান বিশটামান যামহে আঠ কেজিমানত হ'ব লাগে জানো চাউলৰ কেজিও দাম নহয় এতিয়া এক কেজিত কিমান পঞ্চাছ টকা অঁ তাকেহে

তাকেহে পইচাটো আমিও মান অকণমান দিব লাগিব আৰু তুমি দিবা অকণমান বেছিকে আৰু ময়ো দি দিম আৰু পাঁচশমান বেছিকে পইচা

চাহ খাব লাগিব চাহ খাবলে হেৰি লৈ যাম কণী বইল লৈ যাম ব্ৰেড লৈ যাম

তাকে সেই ডিম এক প্লেটত কিমান বা ল'ব

তাকে এক প্লেটতো' এক প্লেটত কিমান থাকে বাৰু চৌব্বিছটামান থাকে চাগে

কাৰটন

অঁ অঁ অঁ ঠিক আছে হ'ব মই ওলাম বাৰু অঁ অঁ ঠিক আছে হ'ব